হেল্ল' অঁ হয় হয় হয় কওকচোন হয় অঁ অঁ আচ্ছা ঠিক আছে বাৰু হেৰি মোৰ ঘৰ শালমৰাত এই নদী নদীৰ পাৰতেই আমাৰ আগত য'ত পানী এতিয়া পানী বাঢ়ি আছে খুব বাঢ়িছে আৰু অঁ গৰা খহনীয়াও হৈছে গৰা খহনীয়া গৰা খহাই আছে আমাৰ ঘৰ আগত য'ত আছিল এতিয়া গোটেই গৰা খহনীয়াই পাই পেলাই আমাৰ বহুত দূৰত এতিয়া আমি আহি পেলাই যেন তেনে থিতাপি ল'বলগৰীয়া হৈছে এতিয়া বৰ্তমান আগৰ আমাৰ জেগা নাই আগৰ ঘৰ দুৱাৰ নাই বা আমাৰ খেতি পথাৰ যিবিলাক মাটি আছিলে সেইবিলাক চব নদীৰ বুকুত জাহ গ'ল

খোৱা পানীতো আমি নদীৰ পানীকে খাওঁ আৰু হয় এইটো উপায় নাই যে নদীৰ পানীকে খাওঁ আৰু এতিয়া বৰ্তমান কৰা নাই কৰিবলৈ আমাৰ সেই বিশেষকৈ এই বেপাৰ বাণিজ্যই চলে আৰু আমাৰ টেকেলি কলহৰ ব্যৱসায়তো আমাৰ আছে অলপমান টেকেলি কলহ বনাই পেলাই আমি বিদেশত নি তাক বনাই বিদেশত বিক্ৰী কৰি তাৰপৰা ধান টকা পইচা যি যি পাওঁ আনি পেলাই আমি বছৰটো তেনেকৈয়ে চলি থাকোঁ কিন্তু এতিয়া কুমাৰ মাটি যিটো আমি টেকেলি কলহ বনাওঁ সেই কুমাৰ মাটিতো এতিয়া নদীৰ গৰ্ভত গুচি গ'ল এতিয়া আকৌ আমাৰ বহুত তলৰপৰা মানে কুমাৰ মাটিতো আনিবলগীয়া সমস্যাত পৰিছোঁগৈ হৈছেগৈ এনেকৈ হয় বহুত কষ্ট বহুত কষ্টত জীৱন যাপন কৰিবলগীয়া হৈছে আৰু নাই নাই চৰকাৰে এইবিলাক একো আমাক সহায় সাৰথি কৰা নাই বাকী এইবিলাক জেনেৰেল মতে যিবিলাক নেকি পাব লাগে কোনোবাই এই হেৰি এইবিলাক পাইছে বাৰু বাকী এই দান গৰা খহনীয়া হিচাপত কোনেও আমাক সহায্য দিয়া নাই চৰকাৰৰফালৰপৰা ঠিক আছে ঠিক আছে ঠিক আছে ধন্যবাদ দেই অঁ ঠিক আছে